মোৰ ৰেচিপিসমূহ আনক শিকোৱাৰ সময়ত নিজেই অলপ কৰি চাই লওঁ যে সেইখিনি বস্তু মই কৰিব পাৰিছোঁ নে নাই পৰা সেই ৰেচিপিসমূহ আনক শিকোৱাৰ আগতে আমি ধুনীয়াকৈ সেইখিনি জানি ল'ব লাগিব যে এজন মানুহক যদি আমি শিকাবলৈ যাওঁ তেতিয়াহ'লে শিক তেওঁক কিখিনি শিকাব লাগিব আৰু কেনেদৰে শিকাব লাগিব যিখিনি তাইক শিকালে আমি সাধাৰণভাৱে শিকাব লাগিব যাতে তেওঁৰ নলেজত সেইখিনি সোনকালে ল'ব পাৰে যদি আমি তেওঁক ভাল ধৰণে নিশিকাওঁ তেতিয়াহ'লে তেওঁ সেইখিনি শিকিবলৈ অসুবিধা পাব তেনেধৰণে মই কেকৰ ৰেচিপিটো বনাওঁ সেই কেকৰ ৰেচিপিটো তেওঁক শিকাবলৈ হ'লে মই নিজেই গোটেই ৰেচিপিৰ যিবিলাক বস্তু হয় সেই বস্তুবিলাক সাধাৰণভাৱে ল'ব লাগিব সাধাৰণভাৱে ল'লে কি হয় যদি সাধাৰণভাৱে মানুহক যদি শিকাব লগা হয় সেইগৰাকী মানুহ শিকিবলৈ যথেষ্টখিনি সুবিধা হ'ব ৰেচিপিখিনি দৰকাৰ হ'লে আমি কাগজত লিখিও তেওঁক শিকাব লাগিব কাৰণ যদি ৰেচিপিবোৰ আমি ধুনীয়াকৈ কাগজত লিখি শিকাওঁ তেতিয়াহ'লে তাইৰো সেইখিনি থাকি যাব লগত যদিও তেওঁ মুখেৰে শুনি মৌখিকেৰে শুনি তেওঁ পাহৰি গ'লেও তেওঁ যদি লিখিত হিচাপে লয় সেইখিনি তেওঁ ল'ব পাৰিব লগতে মই বনোৱা খাদ্য অন্যে ভাল পায় বুলি মই গম পাওঁ কাৰণ মই কেকৰ ৰেচিপিবোৰো মই যিখিনি মানুহক কেকৰ ৰেচিপিখিনি দিছোঁ বনাই মেলি আজিলৈকে তেওঁলোকে বেয়া হৈছে বুলি কোৱা নাই তেওঁলোকে সদায় যিখিনি মই কাম দিওঁ সেইখিনি ভাল পায় তেওঁলোকে খায়ো ভাল পায় আৰু মই বনোৱা যিখিনি ডিজাইন থাকে সেইবিলাকো তেওঁলোকে ধুনীয়াকৈ একচেপ্ট কৰে আৰু যদি পিছত মই কিবা আকৌ ৰেচিপি শিকি আকৌ আনক যদি শিকাব লগা হয় ময়ো সেইখিনি কেকৰ ৰেচিপিৰ দৰেই তেওঁলোকক ভাল পালে শিকাবলৈ চেষ্টা কৰিম কাৰণ যদি আমি শিকাওঁতে ভালকৈ যদি শিকাওঁ তেতিয়াহ'লে তেওঁলোকৰ শিকাত অসুবিধা নহ'ব আৰু ৰেচিপিখিনি এনেকুৱা হ'ব লাগে আমাৰ থলুৱা খাদ্যৰ ভিতৰত যদি কিবা ৰেচিপি শিকাব লগা হ'লে আমাৰ ভাল হয় কাৰণ আমি গাঁৱৰ মানুহ গাঁৱৰ মানুহে যদি টাউনৰ কিবা সেই ষ্টাইলিছ বস্তুবিলাকৰ নাম আমি ক'বলৈ যাওঁ কিন্তু সেইবিলাক তেওঁলোকে বুজি নেপায় সেইবিলাক বস্তু আমি সাধাৰণ ভাষাত যিখিনি আমাৰ গাঁৱত ব্যৱহাৰ হৈ থাকে সেইখিনি ভাষাৰে আমি তেওঁলোকক বুজাব লাগিব কাৰণ গাঁৱৰ মানুহক আমি চহৰীয়া অঞ্চলৰ যিখিনি শব্দ ব্যৱহাৰ কৰে সেই ৰেচিপিখিনিত সেইখিনি আমি যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে গাঁৱৰ মানুহৰ সেইখিনি শুনি লিখিবলৈ বা আকৌ তেওঁলোকে সেইখিনি শব্দ উচ্চাৰণ কৰিবলৈ অসুবিধা হ'ব সেইকাৰণে আমাৰ থলুৱা যিখিনি আমি সদায় ব্যৱহাৰ কৰি থকা শব্দ থাকে সেইখিনিৰে যদি আমি কৰিব পাৰোঁ ভাল হয় আৰু যিমান পাৰোঁ আমি সদায় ভাল ৰেচিপি দিবলৈ আনক চেষ্টা কৰোঁ কাৰণ যেতিয়া এজনে সেই ৰেচিপিটো খালে খাই ভাল পায় তেতিয়াহ'লে তেওঁ আৰু সেই দহজনক ক'ব পাৰিব আৰু সেই দহজনে গৈ আকৌ এশজনক ক'ব পাৰিব মোৰ এই ৰেচিপিৰ বিষয়ে ইমানখিনিয়ে ক'বলৈ আছিলে